হয় হয় লাগিছে কওকচোন

তাৰ বাবে মই আপোনালোকক এতিয়া কি কৰিব পাৰিম আপুনি জনাব হয় হয় হয় পাৰিম আপোনালোকৰ এতিয়া গাঁৱলৈ এই মেচিনৰ সুবিধা কৰি দিয়া হ'ব আৰু এতিয়া আপুনি কিমানজন বয়োজ্যেষ্ঠ মানুহ এতিয়াও পানীৰ তলত ডুব গৈ আছে তাৰ বিষয়ে মোক ক'ব পাৰিব নেকি এতিয়ালৈকে আপোনালোকৰ গাঁৱত কিমানজন বয়োজ্যেষ্ঠ মানুহ পানীৰ তলত ডুব গৈ আছে তাৰ বিষয়ে ক'ব পাৰিব নেকি অঁ তেতিয়াহ'লে আপোনালোকৰ ঠিকনাটো মোক ভালদৰে জনাব

তেতিয়াহ'লে আপুনি আৰু দেৰঘন্টা দুঘন্টাৰ পিছত আমাৰ ব্লকৰ মানুহ গৈ আপোনালোকৰ গাঁৱত উপস্থিত হ'ব

হয় জনাই দিব সকলোকে এতিয়া ৰাখিছোঁ